আজিকালি খেতিয়কসকলক ধৰক তেনেকৈ খেতি মানে খেতি কৰা নহয় নিজে খেতিয়ক বুলি ক'বলৈ লাজ পোৱা লাজ পায় মানে ক'বলৈ বা বেলেগে ক'লেও লাজ কৰে তো সেইকাৰণে অলপ খেতিয়ক কমি গৈছে আৰু ধৰক কিছুমান গাঁৱলীয়া জেগাত এতিয়া কিছুমান ধৰক গাঁৱলীয়া পানী নহয় বা পানীৰ কাৰণে অসুবিধা তো তেনে ক্ষেত্ৰত মানে অকণ অলপ খেতিৰ হেৰিটো কমি গৈছে আৰু ধৰক এজন মানুহক খেতি কৰিতো অকল সোদা খেতি কৰি বা মানে অকল ঘৰতে ধানকেইটা কৰিতো খাব নোৱাৰে সেইটো হেৰিয়তো অলপ মানুহ অকণমান কমি গৈছে খেতিৰ কাৰণে খেতি কৰিবৰ কাৰণে আৰু নিপুন খেতিয়ক মানে নিপুন শ্ৰমিক এনেই আছে কিন্তু মানে তেখেতলোকে কৰে যদিও মানে যেনে ধৰক গাঁৱলীয়া জেগাত তেনেকৈ ইমান মানে সৰহকৈ বা তেওঁ মানে এটা পৰিয়াল পূৰা সম্পূৰ্ণকে অকল খেতি ওপৰতে চলাব নোৱাৰে কাৰণে কমি গৈছে খেতিয়কসকল আৰু হাজিৰা কৰা ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ সব জেগাতে আমাৰ গাঁৱৰ জেগাতো অলপ বেলেগ বেলেগ কিছুমান গাঁৱততো বেলেগ বা আমাৰ টাউনীয়া জেগাত এতিয়া চাবলৈ গ'লে এজন মিত্ৰী ধৰক ঘৰৰ কাম কৰা মিস্ত্ৰীয়ে এহেজাৰ বাৰশ এনেকৈ লয় আৰু যোগালিজনক সাতশ আঠশ তেনেকৈ দিয়ে বা আমাৰ গাঁৱলীয়া জেগাত কিছুমান জেগাত পাঁচশ ছশ তেনেকৈ লয় আৰু যোগালিজনক আঢ়ৈশ তিনিশ তেনেকৈ দিয়ে আৰু কিছুমান জেগাত ধৰক সাতশ আঠশ এনেকৈও লয় তাৰ পৰা যোগালিজনক পাঁচশ চাৰিশ তেনেকৈ দিয়ে আকৌ হাজিৰা আকৌ ধৰক কিছুমান মানুহে বাঁহ কাটে বা মিস্ত্ৰী কিছুমান কাঠৰ কাম কৰে তো সেই তেওঁলোকৰো বেলেগ বেলেগ এতিয়া এজন মিস্ত্ৰীয়ে যদি এখন ধৰক খিৰিকি বনায় বা দৰ্জা বনায় তেনেকুৱাত বেলেগ বেলেগকৈ হাজিৰাটো পৰে এখন দৰ্জা বনালে ধৰক কিছুমানে এহেজাৰ লয় বাৰশ পোন্ধৰশ তেনেকৈ লয় আকৌ বাঁহ কটা মানুহৰো ক্ষেত্ৰত তেনেকুৱা বেলেগ বেলেগ কিছুমানে বাঁহ কাটোঁতে এদিনত পাঁচশ ছশ তেনেকৈ লয় আৰু